মই পঢ়া অন্তিম কিতাপখন আছিলে বুঢ়ি আইৰ সাধু এইখন লক্ষ্মীনাথ বেজবৰুৱাই লিখা হয় এই সাধু কিতাপখনে মোক যথেষ্টখিনি প্ৰভাৱিত কৰিছিলে কাৰণ এই সাধু কিতাপখন আমি সৰু কালৰে পৰাই পঢ়িছোঁ বাৰু এতিয়াও ডাঙৰ হ'লো এতিয়াও পঢ়োঁ সৰু কালৰ সেই স্মৃতিবিলাক মনত পৰে সাধু কিতাপখনত আছিলে বুঢ়া বুঢ়ী সাধু কিছুমান বুঢ়াই ভাত বনায় বুঢ়ীও ভাত বনায় তেনেকুৱাতে শিয়াল আহে শিয়ালে বুঢ়া বুঢ়ীক বিভিন্ন ধৰণৰ চতুৰালি কৰি পেলাই ঠগে সেই ঠগৰামী কৰি পেলাই আকৌ বুঢ়া বুঢ়ীক বাৰে বাৰে ঠগত ফচি যায় তাৰপাছত সেই বুঢ়া বুঢ়ীয়ে খাবলৈ একো দিবলৈ নাথাকে তাৰপাছতো বাৰে বাৰে সেই শিয়ালকেইটাই থগে শিয়ালে চতুৰালি কৰে তাৰপিছত এবাৰ বুঢ়া আৰু বুঢ়ীয়ে ভাবিলে যে তেওঁলোকো চতুৰালি কৰিব এবাৰ বুঢ়ী ৰাস্তাত গৈ থাকোতে শিয়ালকেইটাই ক'লে যে বুঢ়ী আজি তোক আমি খাম বুলি বুঢ়ীয়ে ক'লে যে ৰ' মই মোৰ ছোৱালীৰ ঘৰৰ পৰা আহি লওঁ আৰু ধুনীয়াকৈ শকত আৱত হৈ আহোঁ ধুনীয়াকৈ তেতিয়া তহঁতে মোক খাই শান্তি পাবি তাৰপাছত তেনেকুৱাতে শিয়ালকেইটাই আকৌ বুঢ়াৰো খবৰ ল'লে বুঢ়ীয়ে ক'লে যে বুঢ়া ইতিমধ্যে ঢুকাল বুঢ়া ঘৰত নাই বুঢ়ীয়ে সেই চতুৰা চতুৰালি খটাই পেলাই জীয়েকৰ ঘৰ পালেগৈ জীয়েকৰ ঘৰলৈ গৈ গোটেই কথাখিনি জীয়েক জোঁৱাইকক বৰ্ণনা কৰি ক'লে তাৰপাছত তাহাঁতি এটা বুদ্ধি দিলে যে এটা লাওৰ ভিতৰত সোমাই আহিবলৈ যাতে বুঢ়া যাতে বুঢ়ীক শিয়ালকেইটাই ৰাস্তাত দেখা নাপায় সময় বাগৰি গ'ল আবেলি পৰত বুঢ়ী ঘৰলৈ আহিবলৈ ল'লে তেনেকুৱাতে শিয়ালকেইটাই অপেক্ষা কৰি আছে বুঢ়ী কেতিয়া আহিব বুলি আৰু সেই সময়তেই শিয়ালকেইটাই এটা লাও দেখিলে লাওটোৰ ভিতৰত তাহাঁতৰ চতুৰালিৰ জৰিয়তে গম পালে যে এইজনী বুঢ়ীয়ে হয় বুলি তাৰপাছত শিয়ালকেইটাই শিয়ালকেইটাৰ চকুৰ আগেদি বুঢ়ীয়ে ঠগৰামি কৰি পেলাই ঘৰ পালেগৈ সেই শিয়ালকেইটাইও বুজি নাপালে যে তাত বুঢ়ী সোমাই আছে বুলি তাৰপাছতেই বুঢ়ীয়ে গৈ বুঢ়াক গোটেই কথাখিনি ক'লে যে তাইক আজি ৰাস্তাত শিয়ালে পাইছিলে বুলি বুঢ়াই ক'লে যে এইদৰে নহ'ব শিয়ালকেইটাক আমি মাৰিব লাগিব তাৰপাছতে শিয়ালকেইটাক মাৰিবলৈ বাবে বুঢ়ীয়ে এদিন পাং পাতিলে বুঢ়ীয়ে শিয়ালকেইটাক মাতিলে যে আজি তহঁতে মোক খাবি বুলি আহ তাৰপাছত তেনকুৱাতে বুঢ়া বুঢ়াতো নাই বুলি তেওঁলোকে গমেই পাই তাৰপাছত বুঢ়ীক খাবলৈ আহিলে বুঢ়ীয়ে ভাত পানী বনাই থৈছোঁ বুলি ক'লে তাৰপাছত মোক খাবি এনেকৈ বুলি ক'লে তাৰপাছতেই শিয়ালকেইটাই ক'লে যে এতিয়া তেনেহ'লে আজি তোক আমি খাম বুলি বুঢ়ীয়েও ক'লে অঁ তহঁতে মোক খাবি বুলি তাৰপাছতেই তেনেকুৱাতে শিয়ালকেইটাক খাবলৈ দিয়াত বুঢ়ী ব্যস্ত হ'ল পাছফালৰ পৰা বুঢ়াই আহি পেলাই টাঙোন এডালেৰে বুঢ়ীক মাৰিবলৈ ইচাৰা কৰিলে যে তই শিয়ালকেইটাক মাৰ তেনেকুৱাতে বুঢ়ীয়ে কি বুঢ়ীয়ে এটা এটা শিয়ালক মাৰি শেষ কৰিলে বুঢ়ায়ো বুঢ়ীক শিয়ালকেইটা মৰাত সহায় কৰি দিছিলে এইদৰে বুঢ়ীয়ে আৰু বুঢ়াই মিলি পেলাই শিয়ালকেইটাক মাৰিলে এনেধৰণৰ সাধু আমি সৰু কালৰ পৰাই শুনি আহিছোঁ আৰু এই সাধুসমূহে সমাজখনৰ সৰু সৰু যিবিলাক ল'ৰা ছোৱালী সেই সকলোবিলাক ল'ৰা ছোৱালীক প্ৰভাৱিত কৰি আহিছে ল'ৰা ছোৱালীবিলাকে শুনিও বেছি ভাল পায় আৰু এই সাধুসমূহ আগতে আমি সৰু কালতে ককা আইতাৰ পৰা শুনি আহিছোঁ গতিকে এই সাধুসমূহ সঁচাকৈ আমাক সকলোকে প্ৰভাৱিত কৰে আৰু ভাল লাগে এনেকুৱা ধৰণৰ সাধু শুনি আৰু এই সাধুসমূহ লক্ষ্মীনাথ বেজবৰুৱাৰ খুব জনপ্ৰিয় সাধু বুলি আমি জানো এনেদৰেই মোৰ এই এখন ভাল লগা কিতাপ আৰু এখন এখন অন্তিম মোৰ পঢ়া আছিলে কিতাপ